মই বাইকেৰে ভ্রমণ কৰা বা কৰিব বিচৰা ভাৰতৰ কিছুমান ঠাই হ'ল

শ্বিলং এখন স্বাস্থ্য়কৰ ঠাই সৰুৰে পৰা কিতাপত পঢ়িবলৈ পাই আহিছোঁ আৰু ইয়াৰ যি প্রাকৃ্তিক সৌন্দৰ্য্য সেইটো মই মোবাইলৰ ইউটিউবত চাইছিলোঁ আৰু তাত একেৰাহে বৰষুণ হৈ থাকে তাৰনো দৃশ্যবিলাক কেনেকুৱা কি ধৰণৰ চাবলৈ এটা মনত হেপাহঁ আছে সেইবাবে তালৈ যোৱাৰ এটা আশা আছে তাৰ পাছত আছে মায়াং মায়ং সাধাৰণতে এখন যাদুকৰী দেশ বুলি কোৱা হয় তাতনো মায়ঙৰ ব্যক্তিসকলে কেনে ধৰণেনো যাদু শিকে বা এই যাদুৰে কি কি কৰিব পাৰে বা তাৰ উপকাৰ বা অপকাৰ কি সেই সম্পৰ্কে তেওঁলোকৰ পৰা অকণমান শিকিবলৈ মোৰ মনত এটা আশা আছে সেয়েহে তাৰ প্রতি মই ইচ্ছুক ইয়াৰ পাছত আহিলে লাডাখ লাডাখো সকলো মানুহে প্রায় ইউটিউবত দেখো যে বিভিন্ন ধৰণৰ ব্যক্তিয়ে বাইকেৰে ৰাইদিং কৰি লাডাখলৈ যায় সেয়েহে মোৰ মনতো এটা তাৰ প্রতি ভাব জাগি উঠিল যে মইও এনেদৰে এদিন এই লাডাখলৈ যাম বাইকেৰে তাৰ পাছত আহিল কেডাৰনাথ কেডাৰনাথক সাধাৰণতে ভক্তপ্রাণ ৰাইজসকলক যোৱা দেখিবলৈ পোৱা যায় যিহেতু তাত প্রভু ভগৱন্ত শিৱক সাক্ষাৎ দৰ্শন পোৱা বুলি কোৱা হয় সেয়েহে তাৰ প্রতি এটা ভক মোৰ ভক্তি ভাব আছে প্রভু ভগৱন্তৰ প্রতি যাৰ ফলত মই কেডাৰনাথলৈ যোৱাৰ এটা আশা ৰাখি থৈছোঁ মনত আৰু সেই আশাটো পুৰণ কৰিবৰ কাৰণে মই বাইকেৰে ভ্রমণ কৰিছিলোঁ